হেল্ল' ভূপেন দা হয়নে অঁ মই নহয় নহয় মাতটো মানে আপোনাৰ কিবা বেলেগ বেলেগ লাগিছে সেইটো কাৰণে মানে অঁ অঁ অঁ নহয় বৰ্তমান ঘৰতে আছোঁ এই মানে ল'ৰা ছোৱালীহালে একদম হুলস্থুল লগাই আছে কালিলৈ মানে নগাওঁ দেৱাংগী পা সেই পাৰ্কলৈ যায় তাকে ভাবিছোঁ মানে এওঁ ঘৰত নাইকিয়া গাড়ীখনৰ এতিয়া কোনোটো ড্ৰাইভাৰ নাই ধৰক মোৰ এক্সট্ৰা তেওঁ হে লৈ যায় গতিকে ভাবিলোঁ এই মানে সিহঁত দুইটাই কৈছে আংকোলকে কোৱাচোন মা আংকোলৰ লগতে আমি যাওঁ পাৰ্কখন চাই আহোঁ গৈ আৰু বন্ধ ধৰক তেওঁলোকে মন কৰিছে অকনমান যাবলৈ আপুনি পাৰিব নেকি বাৰু হয়নে পাৰিব নহয় ন

তাকেহে ভাবিছোঁ মই মানে অকন আপচোছ আপচোছকে সুধিবলগীয়া হৈছে কাৰণ ব্যস্ত হৈ থাকেটো বেয়াও লাগিছে নহয় নহয় বিশ্বাসটো আছে কাৰণেই নিশ্চয় ফোনটো কৰিছোঁ তথাপিতো মানে ঠিকেই আছে বাৰু তেতিয়াহ'লে হেৰি এখন সময়টো নহয় নহয় আপুনি আহিব লাগিব কাৰণ গাড়ীখন উলিয়াই কৰি ল'বহি লাগিব নহয় নাই নাই আমাৰ গাড়ীয়েই লৈ যাম অঁ অঁ হয় হয় অঁ অঁ অঁ ঠিকেই আছে আহিব হেৰি সন্ধিয়াৰ সময়ত নহয় মানে কি জানে অঁ নহয় নহয় ছোৱালীৰ মানে এতিয়া এই ডেঞ্চৰ ক্লাছ চলি আছে তাইক মানে ভাৰত ন্যাটম শিকাই আছোঁতো গতিকে তাইক প্ৰতিদিনে মই মানে তাইক লৈ লৈ যাব লাগে ক্লাছলৈ তেহেঁতৰ ভাতৰ মানে হেৰি অঁ আৰু এটা কথা আপোনাক জনাই থওঁ হেৰি ত্ৰিছ তাৰিখলে নগাঁও ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত সিহঁতৰ প্ৰগ্ৰেম আছে অঁ গতিকে অঁ অঁ যাব লাগিব লগত ওলালে ভাল লাগিব ভিডিঅ' চিডিঅ' কৰিব লাগিব তাইক অঁ হয় হয় হয় ঠিকেই আছে বাৰু তেতিয়াহ'লে নাই নাই নাই কিয়নো বাৰু তেনেকৈ কয় অঁ ঠিক আছে অঁ অঁ ঠিক আছে হ'ব তেতিয়াহ'লে কলিলৈ সন্ধিয়া আহিব দেই অঁ ঠিক আছে ৰাখোঁ অঁ অঁ ঠিক আছে বাই